আচলতে আমি খুব সৰুতেই সাঁতুৰিবলৈ শিকিছিলোঁ সেই সাঁতুৰিবলৈ শিকিছিলোঁ প্ৰথম যেতিয়া আমি সাঁতুৰিবলৈ শিকিছিলোঁ তেতিয়া আচলতে কোনো ষ্টকৰ কথা নাছিল তেতিয়া আমি যেতিয়া গাঁৱৰ যেতিয়া পুখুৰীবোৰত শিকিছিলোঁ কলৰ ভূৰ লৈ পেলাই ডাঙৰ পানী আহিলে আমি সোমাই যাওঁ ডাঙৰ পানী আহিলে আমি আগবাঢ়ি গৈ পথাৰত জপিয়াই পেলাই আমি সাঁতুৰিবলৈ গৈছিলোঁ কিন্তু তাৰপিছত যেতিয়া ক্ৰমাগতভাৱে সেইটোত আমি আচলতে কোনো শুদ্ধতা আমাৰ নাছিল আমি সেইটো কাৰণে শিকিছিলোঁ বুলি ক'ব নোৱাৰোঁ আমি পানীলে ভয় কৰা ভাবতো আমি শেষ কৰিছিলোঁ সেই সময়চোৱাত তাৰপিছত আমি যেতিয়া ছুইমিঙপুলত আহি শিকাৰ আৰম্ভ কৰিলোঁ

সম্পূৰ্ণ কাণৰ ওচৰলে ওচৰেদি নি দীঘল হৈ আগলৈ মেলি দিবলৈ আমাক বাৰম্বাৰ শিকাইছিল আৰু এলব'টো আমাৰ যাতে ওপৰলৈ যায় সেই কথাটোত খুব গুৰুত্ব দিছিল এই প্ৰাৰম্ভিক ষ্ট্ৰ'কবিলাক শিকাৰ সময়ত এটা কথাতে এক্সেৰচাইজ এটাত গুৰুত্ব দিছিল এডাল দীঘল বাৰি লৈ আমাৰ এটা হাতৰ পজিশ্যনত ৰাখি কিন্তু সেই এক্সেৰচাইজটোৰ লগত এই কিন্তু সাঁতোৰটো খুব এটা সুন্দৰ সম্পৰ্ক আছিল তাৰপিছত বেক ষ্ট্ৰ'কবিলাক শিকাইছিল বাটাৰ ফ্ৰাই ফ্লাইবিলাক শিকাইছিল আৰু আমাক আচলতে এটাইবিলাক দিশত কেনেকৈ আপুনি পানীটোত প্ৰথম জাম্পটো মাৰি হাত দুখন লগাই জাম্পটো মাৰি ওপৰৰ পৰা মূৰটো কেনেকৈ হাতখনত লাগি থাকিব লাগিব আৰু আমাৰ সাতটা কিক মাৰি সাতটা কাৰোবাৰ আঠটা কিন্তু নটা মাৰিলে আকৌ এটা অসুবিধা আছে পোন্ধৰ মিটাৰ যিটো লাইন এটা থাকে সেইটো ক্ৰছ কৰিব লাগিব মানে আগতীয়াকে ক্ৰছ কৰিলে অসুবিধা হ'ব সেই লাইনটোৰ আগত মাৰিবলৈ আঠটা মানে ষ্টেপ লাগে সেই আঠটা আমাক মাৰিবলৈ কৈছিল আৰু ফলস্বৰূপে আমি তেতিয়া পানীৰ তলতে মাছজনীৰ নিচিনাকৈ আমি আচলতে আঠটা ষ্টেপ মাৰি পেলাই হাত আৰু ভৰি আমি মাছৰ নিচিনাকৈ কঁকাল ভাঙিবলৈ আমাক শিকাইছিল গতিকে সেইটোৱে আমাক ফ্ৰী ইষ্টাইলতো সহায় কৰিছিল বা অন্যান্য ষ্ট্ৰ'কবিলাকতো সহায় কৰিছিল আৰু আমাৰ আটাইতকৈ ডাঙৰ বস্তুটো কৰিছিল যে ষ্ট'ক কাৰেকশ্যনৰ কাৰণে কিন্তু মাজতে গোহাঁই ছাৰ বুলি এজন আহিছিল তেওঁ ষ্ট'ক কাৰেকশ্যন কৰিছিল আপোনাৰ আমাৰ মূৰটো বহুতৰ বেকা হৈ গৈছিল আমি মূৰটো বেছি বেকা কৰি উলিয়াই দিছিলোঁ কিন্তু আচলতে মূৰটো বেকা কৰি উলিয়াই দিব নেলাগে মূৰটো আচলতে আপোনাৰ পানীৰ গতিত অকণমান বেঁকা কৰি দিলে পানীৰ সোঁতত আচলতে আপোনাৰ মুখখন অকণমানকে ওলাই যায় আৰু সেইকণতে আপুনি মানে উশাহটো ল'ব পাৰিলে আমাৰ কাৰণে ভাল হয় সেই বস্তুটো আমাক অতি গুৰুত্ব দিছিল হয় আৰু বস্তুটোৰ লগত গাটোও কিন্তু মূৰটো পোনাই ৰাখি গাটো কিন্তু পূৰা হাতখন সম্পূৰ্ণ আগলৈ মেলি গাটো কিন্তু ঘূৰাবলৈ আমাক মানে দিছিল যাতে আমাৰ গতিৰ তীব্ৰতাটো বাঢ়ি যায় বেক ষ্ট্ৰ'কটো ঠিক একেই কাণৰ ওচৰেদি যিমান হাত মাৰিব হাত আৰু ভৰি সমান্তৰালভাৱে আমাক মাৰিবলৈ দিছিল হাত আৰু ভৰি সমানকে মাৰি স্বাভাৱিকতে আমাৰ গতিটো টানিবলে প্ৰথমতে এডাল বান্ধিও দিছিল আমাক প্ৰথম শিকোঁতে দুইফালে ভৰিত আমাৰ এডাল ফিটা বান্ধি দিছিল যাতে আমি মাছৰ নিচিনাকে দুইটা ভৰি মেলিব পাৰা নাছিলোঁ কেতিয়াবা আমাৰ অসুবিধা হৈছিল কিন্তু তেনেকে আমি শিকিবলে আৰম্ভ কৰিছিলোঁ সেই ষ্ট'কটো শিকাবলৈ যাওঁতে ভৰি কেইটা যদি বান্ধি দিয়ে আমি অ'টমেটিকেলি আমি উপাই নাইকিয়া হৈ আমি প্ৰথমতে সেই ষ্ট্ৰকটো তেনেকে শিকিবলৈ আৰম্ভ কৰিছিলোঁ বটল দিছিল এটা হাতেৰে বটলটো ধৰোঁ ইখন হাত কাণেদি নিওঁ আকৌ ইখন হাতত ধৰোঁ আকৌ সিখন হাত মানে কাণেদি নিওঁ এই প্ৰচেছটো যদি কোনোবাই আমি নকৰিছিলোঁ কিন্তু ওচৰৰ ওপৰত এছাৰি লৈ আমাৰ গোহাঁই ছাৰ ৰখি থাকে গতিকে আমাৰ গ্ৰুপৰ গোটেই ল'ৰাখিনিয়ে কিন্তু সাঁতুৰিবলে একদম ধুনীয়াকে শিকিছিল আই এম খেলিব পৰা আটাইখিনি হৈছিল যোৱা সময়ছোৱাতো তাৰে দুই এজনটো গৈ চেণ্ট্ৰেল পৰ্যায়তো কিন্তু খেলিবলৈ সক্ষম হৈছিল পদকো লাভ কৰিছিল কিন্তু আমাৰ আচলতে তাতকৈ আৰু দুৰ্বলতাও আছে আমাৰ আজিকালি নতুন টেষ্টিং চেণ্টাৰবিলাক আছে এই ষ্টকবিলাকৰ কাৰণে টেষ্টিং চেণ্টাৰবিলাকত যোৱাৰ প্ৰয়োজন আছে আমাৰ ভৰিৰ ওৱেইট কিমান সমানভাৱে দুইটা ভৰিয়ে মাৰিছোঁ নে নাই হাতৰ দুইটাভাৱে সমানভাৱে কৰিছোঁ নে নাই এই কথা বতৰা বিলাক কিন্তু ষ্টকটো কাৰেক্ট কৰাৰ কাৰণে একেবাৰে গুৰুত্বপূৰ্ণ আছিল পানীত প্ৰথমতে অকণমানি অকণমানি অৱস্থাত যেতিয়া আছিলোঁ ভয়টো কৰিছিলেই কিন্তু সেই ভয়ক জইন মানে জিনি পৰৱৰ্তী সময়ত আচলতে গোটেই এজন সাঁতোৰবিদ হ'বলৈ যিখিনি লাগে আমি সেইখিনি কৰিবলে সক্ষম হৈছিলোঁ আৰু এতিয়া ষ্ট্ৰকচ কাৰেকশ্যনৰ লগত এক্সেচাইজৰ যিটো গুৰুত্ব সেই কথাটো কিন্তু একেসময়তে কিন্তু নুই কৰিলে নহ'ব ষ্টক এটা কাৰেকশ্যন হ'বলৈ গ'লে পানীত যেনেদৰে কাৰেক্ট হ'ব লাগিব ঠিক ওপৰতো তেনেকে এক্সেচাইজে আপোনাক বডি পাৱাৰটো কিন্তু মাছল পাৱাৰটো কিন্তু বৃদ্ধি কৰিব লাগিব এইবিলাক কৰিব যাওঁতে আৰু এটা আমাক ষ্টকৰ কাৰণে গুৰুত্বপূৰ্ণ কথা কৈছিল যে অকল ষ্টকটো আউটছাইডৰ বস্তু নহয় ইনছাইডত খোৱাৰ কথাটোও আমাক গুৰুত্ব দিছিল যে সাঁতুৰি থাকিলে আপুনি লেবেজান হৈ নেখালে কিন্তু নহ'ব সেইকাৰণে ভীমকল খাবলৈ আমাক পৰামৰ্শ দিছিল আমাক শাক পাচলি খাবলৈ পৰামৰ্শ দিছিল বইল কৰি মাংস খাবলে দিছিল এই ধৰণে আমাক এটাৰ লগত ইটোৰ লগত সিটোৰ যিহেতু সম্পৰ্ক আছে গতিকে এই সম্পৰ্কিত থকা এটাইবোৰ বস্তু আচলতে গোহাঁই ছাৰে আমাক দিছিল গতিকে তেওঁলোকৰ পৰা শিকি আমি এই দিশবিলাক আমি আগুৱাই যাবলৈ সক্ষম হৈছিলোঁ গতিকে এই ইয়াৰ যোগেদি নতুন চামেও যদি সাঁতোৰক কোনোবাই খেল হিচাপে ল'ব পাৰে কোনোবাই নিজৰ শৰীৰটো ভালে ৰখাৰ এটা ব্যায়াম সাঁতোৰটো হৈছে এটা ব্যায়ামৰ আটাইতকৈ উপযুক্ত স্থান এইটো শৰীৰ ভাল কৰিবলৈ সাঁতোৰটো ল'ব পাৰে আৰু যিবিলাকে প্ৰতিযোগিতামূলকভাৱে সাঁতোৰটো লয় তেওঁলোকে কিন্তু ষ্টক কাৰেকশ্যনটোৰ একেবাৰে গুৰুত্ব দিলেহে তেওঁ এটা এজন ভাল সাঁতোৰবিদ হ'ব পাৰিব এই কথা বতৰাবোৰ খুবেই গুৰুত্বপূৰ্ণ